কৃষি ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন যেনে ধৰণে আমি কৃষিকাৰ্য কৰিছিলোঁ আজিকালি বহুত পৰিৱৰ্তন আমি আগতে গৰুৱে হাল বাইছিলোঁ গৰুৱে মাটি মৰাইছিলোঁ কিন্তু আজিকালি দেখিছোঁ গৰুৱে হাল বোৱা প্ৰায় নাই ট্ৰেক্টৰে হাল বায় ট্ৰেক্টৰে মৰণা মাৰে এনেধৰণৰ পৰিৱৰ্তন যেনে ধৰক আগতে আমাৰ কোনো সাৰ ৰাসায়নিক সাৰৰ প্ৰয়োগ নাছিলে আমি গোবৰ সাৰ দিছিলোঁ কিন্তু আজিকালি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে